হয় ক'বচোন

হয় কওকচোন হয় কোন ডক্টৰৰ ওচৰত বিচাৰিছিল এপইণ্টমেণ্টটো

মানে আপুনি এপইণ্টমেণ্টটো কোনজন ডক্তৰৰ ওচৰত ল'ব বিচাৰিছে হয় ডক্টৰ অনন্ত শইকীয়া নহ্ অঁ আপোনাক এপইণ্টমেণ্টো কেতিয়ালৈ লাগিছিল আচ্ছা যদি আপুনি ডক্টৰ অনন্ত শইকীয়াৰ ওচৰত এপইণ্টমেণ্ট ল'ব বিচাৰিছে তেখেত ৰাতিপুৱা দহটা বজাৰ পৰা আবেলি দুটালৈকে বহে মই তেতিয়াহ'লে আপোনাৰ এপইণ্টমেণ্টটো ৰাতিপুৱা দহটা বজাত ফিক্স কৰি দিছোঁ তেওঁৰ সৈতে অঁ এতিয়া আপোনাৰ কি হৈছে জনাবচোন আচ্ছা

হয় হয় ঠিক আছে বাৰু আপুনি তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা দহটা বজাত আহিব অলপ সোনকালে আহিবলৈ চেষ্টা কৰিব কাৰণ কি হয় যেতিয়া আপুনি দেৰিকৈ আহিব তেতিয়া বে বাকীবিলাক পেচেণ্টক দেখুৱাই দিয়া হয় নহ্ আপোনাৰ কাৰণেতো ৰৈ থাকিব পৰা নাযাব তেনেকুৱা কথা আপুনি যিমান পাৰে অকণমান সোনকালে আহিবলৈ চেষ্টা কৰিব

আৰু লগত আপুনি আগেই একো কাৰো ওচৰত দেখুওৱা নাছিল নহয় অঁ অঁ দুখটো কেতিয়া পাইছিল বুলি কৈছিল আকৌ জনাবচোন

ঠিক আছে দিয়ক